যোৱা অক্টোবৰ মাহৰ কথা মই লাইটিঙত কাম কৰোঁ এই ৰাসৰ সময় ৰাসৰ সময়ত মোৰ কাম আছিলে নকাড়ী মঞ্চত সেইবাৰ কামটো প্ৰথম পাইছিলোঁ আমি প্ৰায় তিনি চাৰি দিন পেকটিছ কৰিলোঁ ৰাসৰ দিনটো আহি পালে ৰাসৰ দিনা আমি ৰাতিপুৱাই ওলালোঁ আমাৰ লাইট চাইট গাড়ীত উঠাই সব উঠাই আমি ওলালোঁ ৰাসৰ মঞ্চলৈ তেতিয়া আহিলে প্ৰথম প্ৰব্লেমটো প্ৰায় আধামান পাওঁতেই আমাৰ গাড়ীৰ চকাৰ পামছাৰ হ'ল আৰু সেইটো কামতে আমাৰ প্ৰায় আধা ঘণ্টা ওপৰত গুচি গ'ল সেইখিনি ঠিক কৰি আমি তাৰ পোৱা মানে অলৰেডি আমাৰ দেৰি হৈ গুচি গ'ল বাৰু যি কি নহওক আমি তাৰ পালোঁগৈ যে আমি মঞ্চৰ ওচৰ পালোঁগৈ তাত লাইট চাইট বন্ধা হ'ল বান্ধি মেলি চেকো কৰা হ'ল সব ঠিকেই আছিলে গধূলি প্ৰ'গেম আৰম্ভ হ'ল প্ৰ'গেম আৰম্ভ হোৱাৰ লগে লগে এফালৰ পৰা অভিনেতা অভিনেত্ৰীসকল ওলাবলৈ ধৰিলে তেনেকুৱাতে দ্বিতীয় সমস্যাটো আহিলে বাওঁফালৰ মঞ্চটোৰ তিনিটা লাইট চলি থাকোঁতেই বেয়া হৈ থাকিলে সেই সময়ত আমাৰ মানে মূৰে কপালে হাত দিয়া অৱস্থা গতিকে কি কৰিম কি নকৰিম ভাবি মোৰ লগৰ এজনকে আকৌ ঘৰলৈ পঠালোঁ তেওঁ ঘৰলে আহিলে আহি পিনি আকৌ বস্তুখিনি ল'লে এই কামটোত প্ৰায় আমাৰ এক ঘণ্টা সময় গুচি গ'ল আৰু তেওঁ যেতিয়া বস্তুখিনি নি পালে তেতিয়া আমি কমিটিৰ লগত পাতি মেলি অলপ সময় আমাৰ কাৰণে ল'লোঁ লৈ ল'ৰা দুজন উঠালোঁ উঠাই পুনৰ লাইটখিনি আমি চেইন্জ কৰিলোঁ চেইন্জ কৰাৰ পিছত বাৰু ঠিকেই চলি থাকিলে গতিকে এইটো এটা আমি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আমাৰ লাইটিঙৰ কাম চলি থাকোঁতে কাৰণ আপোনাৰ চলি থকা নাটকখন প্ৰায় আধা ঘণ্টা পঞ্চলিছ মিনিটৰ কাৰণে বন্ধ কৰি দিব লগীয়া হৈছিল কিন্তু তেনে পৰিস্থিতিটো আমি কমিটিয়েও আমাক সহযোগ জনালে আৰু আমাৰ ল'ৰাখিনিৰ কষ্টৰ কাৰণে আমি আলটিমেটল্লি প্ৰ'গেমটো সুন্দৰভাৱে কৰিবগৈ পাৰিলোঁ তাৰপিছত ঠিকে চলি আছে চলি আছে শেষ সময়ত আকৌ এটা প্ৰব্লেম আহিলে প্ৰব্লেমটো এনেকুৱা হ'ল আমাৰ যিজন অপাৰেটৰ অপাৰেটৰজনৰ গা বেয়া হ'ল গা বেয়া মানে অত্যন্ত গা বেয়া হ'ল এতিয়া উপায়তো নাই আমি কামতো চলাবই লাগিব তেতিয়া অপাৰেটৰজন আমি চিভিললৈ পঠিওৱাৰ ব্যৱস্থা কৰিলোঁ ব্যৱস্থা কৰি মই নিজে বৰ্ডত বহি দিলোঁ মানে লাইট চলাবলৈ মই নিজে বহি দিলোঁ এতিয়া মোৰ সেই ক্ষেত্ৰত বিশেষ অভিজ্ঞতা নাছিল কাৰণ আমাৰ যিখিনি লাইটৰ কামখিনি অপাৰেটৰজনে চলায় হ'লেও মোৰ যিখিনি দেখি দেখি অভিজ্ঞতা হৈছিল তাৰ দ্বাৰাই মই চলালোঁ আৰু আমাৰ অনুষ্ঠানটো শেষত সমাপ্ত হ'ল গতিকে এনেকুৱা পৰিস্থিতি আহে কেতিয়াবা জীৱনত সকলোৰে জীৱনত আহে কিন্তু আমি সেইখিনি যিকোনো ধৰণে আমি পাৰ হৈ যাবই লাগিব গতিকে সেই ঘটনাটোৰ পৰা মই সেই কথাখিনি বুজি পালোঁ ভালদৰে আৰু মোৰ লগত যিখিনি ল'ৰাই কাম কৰি কৰিবলৈ গৈছিল সিহঁতিও বুজি পালে যে ইমাজেঞ্চি কেতিয়াবা জৰুৰীকালীন পৰিস্থিতি কিছুমান সৃষ্টি হ'ব পাৰে কিন্তু সেইখিনি আমি যিকোনো প্ৰকাৰে পাৰ হৈ যাব লাাগিব